গ্ৰীষ্মটো গ্ৰীষ্মৰ আগত গ্ৰীষ্মকালত বৰ্তমান আজি কিছু বছৰ ধৰি গ্ৰীষ্মকালত আচলতে গৰম কিন্তু গৰম প্ৰথম অৱস্থাত নাই আমি কিছু বছৰৰপৰা কিছু বছৰৰপৰা লক্ষ্য কৰিছোঁ যে এই গৰমটো আগতকৈ খুব বেছি হৈছে আৰু যি গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে মানে উৎকত গৰম হয় আগতে আছিল গ্ৰীষ্মকাল মধ্যম গ্ৰীষ্মকালৰ যিখিনি মধ্যম সময় সেইখিনিত গৰমটো মানে খুব উৎকট গৰম আছিল আৰু লাহে লাহে কমি যায় তাৰপিছত বৰ্ষা আহি যায় কিন্তু আজিকালি এনেকুৱা উৎপাত উৎকট গৰম হৈছে গ্ৰীষ্মকালত মানে প্ৰথম অৱস্থাতে আহি যায় সাংঘাতিক গৰম তাৰপিছত মানে অসহ্যকৰ গৰম এটা পৰিৱেশত গৰমৰ পৰিৱেশ আহি যায় আৰু মানুহৰ সূৰ্যৰ সীমা মানে পাৰ হৈ যায় ৰাতি টোপনি ভাঙে গৰমত মানে আমি যি আমাৰ ইলেক্ট্ৰিক ফেন আছে ফেনেও কাম নকৰে আৰু সৰ্বসাধাৰণ বিশেষকৰি সৰ্বসাধাৰণ মানুহখিনিৰ কাৰণে খুব অসহ্যকৰ পৰিৱেশ আহি যায় তাৰপিছত বৰ্ষা বৰ্ষাটো আচলতে আজি কিছু বছৰ ধৰি অলপ পৰিৱৰ্তন দেখা পাইছোঁ যোৱা বছৰ আৰু এই বছৰত যিটো আমাৰ বৰষুণ হয় বানপানী হয় মানে অসমৰ কিছু বেলেগ অঞ্চলত হৈছে বৰষুণ হৈছে কিন্তু আমাৰ ইয়াত একেবাৰে কম একেবাৰে কম বৰষুণ আহিছে আৰু বৰষুণৰ পৰিমাণ নাই বুলি ক'ব পাৰি আমাৰ এই অঞ্চলত বৰ্তমানটো হাহাকাৰ পূজা পাৰ্বণ পাতিব লগা হৈছে যাৰ কাৰণ মানে বৰষুণক আশা কৰি ভেকুলীৰ বিয়া পাতিছে মানে পুৰণা কিবা কিছুমান পৰম্পৰা আছে সেই পৰম্পৰা মানে পৰম্পৰাৰ চাই মানে বৰ্ষা বৰষুণৰ কাৰণে মানে সৰ্বসাধাৰণ কিছুমান গাঁৱৰ ৰাইজে মানে ভোকুলীৰ বিয়া পাতিছে যাতে বৰষুণ আহক সেৱা কৰে যে বৰষুণ দিয়া প্ৰভু এই কিন্তু খুব অভাৱ

এই খুব এই বৰ্ষাকালটো মানে এই গৰম বুলিয়ে ক'ব পাৰি গৰম মানে মাজতে এই উৎকট গৰমৰ মাজতো যদি বৰষুণৰ বৰষুণ আহি যায় তেতিয়াহ'লে কিছু মানে গৰম ভাৱটো কমি যায় কিন্তু বৰ্তমান য'ত বৰ্তমান এই বৰ্ষাটো এনেকুৱা হৈছে একদম মানে নাই শুকান হৈ গৈছে আৰু শীত শীতকালটো আগতে যিটো শীত আছিল আমাৰ মানে ঠাণ্ডাত পুহ মাহত ম'হৰ শিং কঁপে বুলি এটা মানে কথা আছে কিন্তু ম'হৰ শিং আচলতে পুহ মাহত ঠাণ্ডা সিমান ঠাণ্ডা নাই এই মাঘ মাঘতহে অলপ ঠাণ্ডা গৈছে আৰু এতিয়া শীতকালত যি যিখিনি সময় শীত শীত প্ৰবাৱ বৈ থাকে সেইখিনি সময়ত আচলতে যিখিনি সময়ত খুব ঠাণ্ডা হ'ব লাগে সেইখিনি সময়ত কিছু গৰমেই আৱৰি থাকে এইবাৰ কিন্তু অলপ বেলেগ ধৰণৰ হৈছে শীতটো সোনকালে শীত গুচি যাবই মানে এতিয়া মানে গ্ৰীষ্মৰ ভাৱটোৱেই অলপ অলপ আহিছে শীত শীতক এতিয়া মোটামুটি বিদায় লৈছে শীতে মানুহে আশা কৰিছিল আৰু কি কিছুদিন থাকিব কিন্তু এতিয়া লাহে লাহে গৰম আহিছে এতিয়া আগৰ যিটো ঠণ্ডা মানে শীত প্ৰবাহ আছিল সেইটো সেই বস্তুটো বৰ্তমান বহুত পৰিমাণে কমি আহিছে আৰু বসন্তটো

বিভিন্ন মানে বসন্তকালত যিখিনি

গছ গছনিৰ নতুন পাত নতুন পাত আহে মানুহৰ মনলৈ নতুন এটা সজীৱতা আহে খেতি বাতিৰ মানে চপায় অনাৰ সময় এই বসন্তৰ সময়তেই অসমৰ মহান উৎসৱ আমাৰ বিহু উদযাপন কৰা হয় নতুন কাপোৰ পিন্ধাই হওক বা অসমীয়াৰ মানে হিয়াৰ আমঠু গামোচাখন নতুন গামোচা এখন গাত লৈ ডিঙিত লৈ যিটো আমাৰ আনন্দ অনুভৱ হয় এই বসন্তকালত আমাৰ ডেকা গাভৰুৰ মন খুব আনন্দৰে উপচি পৰে তাৰপিছত এই বসন্তত শস্য চপোৱা সময় শস্য কিছু কিছু শস্য ধান বিশেষকৈ ধান এতিয়া পকিবলৈ আৰম্ভ কৰে এই বসন্ত কালতে মানে চপাবৰ হয় মৰণা মৰা হয় ন খোৱা হয় আৰু বিহু পতা হয় এই বসন্তটোত আমাৰ ঠাণ্ডা মোটামুটি যিটো শীত শীতৰ প্ৰবাহ বহুত কমি আহে আৰু খুব বতাহ বয় এই বসন্তৰ সময়তে বিভিন্ন ধুমুহা বিভিন্ন ঠাইত ধুমুহাও হয় আমাৰ অঞ্চলতো ধুমুহা হয় গছ গছনি ভাঙি বহুত ৰাইজৰ অন্যায় হয় আৰু খেতি বাতিও নষ্ট হয় মানে ধুমুহা আহিলে বৃষ্টিৰ ফলত এই বসন্ত কালত বেছিকৈ ধুমুহা আহিলে বৃষ্টি হয় সেই শিলা শিলাবৃষ্টি ধুমুহাৰ ফলত যথেষ্ট অপকাৰ হয় খেতি বাতি কৰি কৰি খোৱা মানুহ আমাৰ অসমত বা আমাৰ অঞ্চলত অঞ্চলত খুব বেছি শৰৎকাল শৰৎকালটো হ'ল আমাৰ বহুত উৎসৱ পাৰ্বণ আহে বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ মাজত বিভিন্ন উৎসৱ এই শৰৎ কালত হয় বিশেষকৈ আমাৰ দুৰ্গা পূজা আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ তিথি মহোৎসৱ জন্ম শংকৰ শ্ৰী শংকৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ লগতে দুৰ্গা পূজা লক্ষ্মী পূজা কালী পূজা দীপাৱলী এইবোৰ উৎসৱে উৎসৱ শৰৎ কালত আহি পৰে আৰু মানুহে এটা কিবা নতুনত্ব বিচাৰি পায় আৰু খুব আনন্দৰে মানুহবিলাকে শৰৎ কালত শৰৎকালটো

পাৰ কৰে আৰু শৰৎ কালটো খুব মানে গৰমো নহয় ঠাণ্ডাও নহয় ৰাইজে মানে খুব বিচাৰে যে শৰৎ কালটো আৰু আহে ধন্যবাদ